হেল্ল' অঁ হয় হয়

অঁ অঁ

অঁ কৰিম আকৌ কিমান কি সূতা লাগে ময়ো অলপমান আনি দিম দুয়োজনীয়ে লগ ভাত লাগি অঁ ভাল হ'ব আকৌ

অঁ আজি দুদিন

ভালকৰি অঁ অঁ অঁ আছে আছে অঁ কৰিম অঁ অঁ

অঁ অঁ অঁ পইচা দিম অঁ

অঁ সেইবিলাক কাপোৰ ব'ব পাৰিম অঁ অঁ যিহে দাম অঁ অঁ অঁ হ'ব দুয়োগৰাকী আমি মিলিজুলি অঁ ভাল হ'ব আৰু অঁ অঁ অঁ কৰিম কৰিম অঁ

পানীটো কৰিলে ভাল হ'ব অঁ যাম উপাৰ্জনো বেছি হ'ব অঁ এতিয়া হেৰি অঁ কেতিয়া এতিয়া সূতা অনা হ'ব মোক ক'ব

অঁ অঁ অঁ শুনি আছোঁ শুনি আছোঁ কওক অঁ কৰিম যোগাযোগ অঁ কৰিছোঁ ময়ো যোগাযোগ কৰিম আপুনি কোনদিনাখন সূতা আনে ক'ব দুয়োজনী যাম সূতা আনিবলৈ অঁ অঁ সূতা কিনিমগৈ অঁ তাৰপাছত আনিব লাগিব ববিন কৰিব লাগিব অঁ অঁ পাৰিম নহয় ঋণ ল'বলৈ অঁ ঋণ আমি অঁ আমি এতিয়া কাপোৰ বিক্ৰী কৰি হ'লেও আমি ঋণ মাৰিব পাৰিম অঁ অঁ মাৰি দিম

অঁ অঁ অঁ অঁ হ'ব অঁ বিহুৰ ওচৰত বিক্ৰী হ'ব অঁ সমানে অঁ থাকি যাব অঁ অঁ এতিয়া কাইলৈ তেনেহ'লে ওলাব আও টাউনলৈ যাম দুয়োগৰাকী সূতা আনি আকৌ ববিন কৰিব লাগিব লগাব লাগিব ববিননো একেদিনাই নহ'ব নহয় যেনেকৈ তিনিদিনমান কৰিব লাগিব তাত ববিন কৰি এতিয়া লগাব লাগিব ব' তুলিব লাগিব তেনেকৈ কিমান কাম হ'ব আমাৰ অঁ মিলিজুলি অঁ ভালেই হ'ব লগ ভাগ লাগি কৰিলে বেয়া নহয় অঁ শুনিছোঁ অঁ অঁ শুনি আছোঁ কওক বাইদেউ কওক অঁ আহিলেই অঁ অঁ অঁ মোৰো আহিছে দুজনৰ অৰ্ডাৰ গামোচাৰ কাৰণে ফুলবচা গামোচা লাগে অঁ অঁ অঁ অঁ মোৰ হেৰি কৈছে মোকো কৈছে আজি অঁ সেইটো কাৰণে আমি অতি সোনকালে হেৰি কৰিম লগাম অঁ কাইলৈ তেনেহ'লে সূতা আনিম আকৌ দুয়োগৰাকীয়ে লগ ভাগ লাগি ববিন কৰিম ববিন কৰিবলৈয়োতো দুদিন তিনিদিন লাগিব আকৌ মিলাব লাগিব এদিন এতিয়া বতৰ কৰিছে বেয়া এনেকৈ দুদিনো লাগিব পাৰে তাৰপিছত আকৌ ব' তলিব লাগিব দুদিন

অঁ অঁ অঁ হ'ব হ'ব অঁ